মই মোৰ বন্ধু মানচৰ লগত ঘূৰিবলৈ বিচাৰোঁ তাৰ লগত ঘূৰিব বিচাৰোঁ তাৰ কাৰণ কি ক'ম এতিয়া আচলতে মানুহে ঘূৰি ফুৰিনো কোনে ভাল নাপায় ঘূৰি ফুৰি সকলোৱে ভালপায় তাৰ ভিতৰতে মইয়ো এজন মানে আমি লগৰৰ লগত বেছিকৈ ঘূৰা হয় মোৰ ঘৰৰ পৰিয়ালৰ লগত ঘূৰাটো কম হয় ঘৰৰ পৰিয়ালৰ লগত যদি ফুৰিবলৈ যোৱা হয় সেইটো বেলেগ এটা হয় আৰু লগৰ লগত আমি যেনেধৰণে ফুৰিবলৈ যাওঁ তেনেধৰণে আমি ফুৰ্ত্তি কৰিও বেলেগ ধৰণে এটা সুকীয়া আনন্দ লাভ কৰোঁ আমি তাত তহ মানচৰ কথা এইবুলিয়ে ক'ম আমি আগতে বহুতবাৰ ঘূৰিছোঁ তাৰ ভিতৰত এটা ট্ৰিপৰ বিষয়ে মই ক'ব বিচাৰিছোঁ আমি অলপ দিনৰ আগতে অলপ দিনৰ আগতে আজিৰপৰা চাৰি পাঁচ মাহৰ আগতে আমি ইয়াৰপৰা আমাৰ চৰাইদেউৰপৰাই আমি গৈছিলোঁ জুকো ভেলি যিটো আছে নাগালেণ্ডত নাগালেণ্ডৰ জুকো ভেলিলৈ গৈছিলোঁ এতিয়া জুকো ভেলিৰ গোটেই ট্ৰিপ প্লেনটো মই ক'ব বিচাৰিছো জুকো ভেলিলৈ আমি ওলালোঁ আমি পাঁচজন লগৰ ওলালোঁ ওলাই মেলি প্ৰথম প্ৰথম আমি মৰাণৰপৰা উঠিলোঁ মৰাণৰপৰা ট্ৰেইনত গ'লো ট্ৰেইন জাৰ্ণি আমাৰ আৰম্ভ হ'ল ট্ৰেইন যাত্ৰাত আমি গ'লো ইয়াৰপৰা ডিমাপুৰলৈকে ডিমাপুৰত ট্ৰেইন যাত্ৰা কৰি তাত গৈ এৰাতি থাকি ডিমাপুৰত আমি ডিমাপুৰত গৈ প্ৰথম প্ৰথম গাড়ী বুকিং কৰিলোঁ গাড়ী বুকিং কৰি ডিমাপুৰ ইষ্টেশ্যনৰপৰা আমি তাৰপৰা ওলাই গ'লোঁ আমাৰ গন্তব্য স্থান বুলি ক'ব নোৱাৰি আৰু কিন্তু আমি হোমষ্টে এটা থাকিবলৈ বুলি তাত হোমষ্টেটো বুকিং কৰি থৈছিলোঁ তালৈ বুলি গ'লোঁ তালৈ গৈ আমি ধুনীয়াকৈ ৰাতিটো ভাগৰে জোগৰে ইমান দেৰি ছঘণ্টা ট্ৰেভেল কৰি তাত গৈ পায় ছঘণ্টা আৰু ইফালে চাৰি ঘণ্টা দহ ঘণ্টা আমি ট্ৰেভেল কৰিছোঁ সেইদিনাখন দছ ঘণ্টা গাড়ীত ট্ৰেইন আৰু গাড়ীত তেনেকৈ ট্ৰেভেল কৰি আমি গৈ পিনে হোমষ্টেটো পালোঁ হোমষ্টেটো পাই আমি হোমষ্টেত ভাত শাক বনাই আৰু ধুনীয়াকৈ সেই ৰাতি আমি তাতে থাকি দিলোঁ থাকি মেলি পিছ দিনাখনৰপৰা আমাৰ আৰম্ভ হ'ল আমাৰ জুকো ভেলি ট্ৰেকিং জুকো ভেলিলৈ আমি খোজ কাঢ়িবলৈ আৰম্ভ হ'ল আৰু জুকো ভেলিলৈ খোজ কাঢ়িবলৈ হ'লে আমি থকা ঠাইৰপৰা তাৰপৰা আৰু বিছ পঁচিছ কিলোমিটাৰমান আগলৈ যাবলৈ লাগে বিছ পঁচিছ কিলোমিটাৰ আমি বেলেগ গাড়ী ভাড়া কৰি আকৌ গাড়ীৰে গ'লো বিছ পঁচিছ কিলোমিটাৰ গৈ পাই তাৰপৰা আমাৰ মূল ঠাই আৰম্ভ হ'ল য'ৰপৰা আৰু গাড়ী নাযায় তাৰপৰা আমি খোজ কাঢ়িবলগা হ'ল আমি প্ৰায় সিদিনাখন দিনত ছঘণ্টামান ফুৰি ছঘণ্টামান খোজ কঢ়াৰ পাছত আমি গৈ পাইছোগৈ ছঘণ্টাতকৈ বেছি হ'ব ছঘণ্টাতকৈ বেছি খোজ কাঢ়ি আমি পাইছোগৈ আমাৰ জুকো ভেলি যিটো পইণ্ট জুকো ভেলি পইণ্টলৈ মানচ মানচ মই আছিলোঁ আৰু মোৰ লগৰ দুটা আছিলে লগৰ দুটা আৰু আন দুটা আছিলে আমি পাঁচটা আছিলোঁ একেলগতে তাৰপৰা মানচে মই গ'লোঁ দিনৰ দিনটো আমি খোজ কাঢ়িকাঢ়ি গ'লোঁ খোজকাঢ়ি গৈ মেলি সম্পূৰ্ণ ছঘণ্টাৰ মূৰত আমি গৈ পালোগৈ আমাৰ জুকো ভেলি তাত গৈ পোৱা মাজতে ছঘণ্টা মাজতে আমি মাজতে এডোখৰত ৰখিলোঁ ৰখি তাত আমি দুপৰীয়াৰ আহাৰ খাই ল'লোঁ মেগী লৈ গৈছিলোঁ এনেকৈ কিবাকিবি বনাই মেলি সেইবিলাক খাই ল'লোঁ খাই তাৰপৰা আকৌ ৰখি খোজকাঢ়িলোঁ খোজকাঢ়িলোঁ যথেষ্ট ভাগৰো লাগে গৈ পাই মেলি সেইদিনাখন আমি একো কৰিবই নোৱাৰিলোঁ ইমানেই ভাগৰ লাগিল যে ৰাতি আহাৰ খাই আমি সেইদিনাখন শুই থাকিলোঁ আৰু পিছদিনাখন আমাৰ আৰম্ভ হ'ল আমাৰ জুকো ভেলিৰ মেইন

ৰাতিপুৱা আমি চাহ একাপ একাপ খায়েই আমি খোজ ল'লোঁ জুকো ভেলিলৈ বুলি ভেলিৰ ফালে আমি যেতিয়া খোজকাঢ়ি গ'লোঁ প্ৰায় তাত আপোনাৰ তিনি কিলোমিটাৰমান আমি খোজ কাঢ়িছোঁ তাৰ লগত হেই জুকো ভেলিলৈ মেইন পইণ্টলৈ খোজ কাঢ়োঁতেও আমাৰ ভাগৰ লাগিছে কিন্তু তাত এনেকুৱা এটা পৰিৱেশ যিটো পৰিৱেশটোৱে আমাক এনাৰ্জি দি আছিল আমাক শক্তি দি আছিল তাত খোজকাঢ়ি ভাগৰে জোগৰে হ'লেও খোজকাঢ়িবলে লগত মানচ আছিল ইটো সিটো আমি পানী বটল লৈ গৈছিলোঁ ইটো সিটো বস্তু লৈ গৈছিলোঁ যিখিনি লৈ যাব পাৰোঁ তেনেকৈ গৈ আমি ভেলিত থাকিলোঁ ফটো চটো মাৰিলোঁ অলপমান দেৰি তাতে সেই প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে বিলীন কৰিলোঁ তাৰপিছত আমাৰ আৰম্ভ হ'ল আকৌ ঘৰলৈ আহিব লাগে তাৰপিছত আকৌ আমাৰ মেইন আমাৰ কেম্প ছাইটলে ঘূৰি ঘূৰিবলৈ ল'লোঁ কেম্প ছাইটৰপৰা ঘূৰিছোঁ আমি দিনৰ প্ৰায় একমান বজাত আমি কেম্প ছাইটৰপৰা ঘূৰিছোঁ ঘূৰি কেম্প ছাইট পালোহি পাই পিনে আকৌ আমি সেই একেদিনাই কেম্প ছাইটত আকৌ কিবা এটা খাই পিনে আকৌ আমি ঘৰ ঘৰমুৱা হ'ব লাগে ঘৰমুৱা মানে কি আৰু ঘৰমুৱা নহয় আচলতে আমি তাৰপৰা আহিব লাগে আৰু আমাৰ অন্য এটা ৰূমত আমি থাকিবহি লাগে তাৰপৰা আমি ঘৰলে আহিম তাৰপিছত তাৰপৰা আকৌ খোজ ল'লোঁ ৰূমলৈ বুলি ৰূমলৈ অহা আগতে আহিলোঁ আহিলোঁ আহিলোঁ তলত আমাৰ গাড়ী ৰৈ আছিলে সেই গাড়ীৰে আমি আকৌ গুছি আহিলোঁ আমাৰ ৰূম পালোহি ৰূমত আহি পাই আমি লগেভাগে ফুৰ্ত্তি কৰিলোঁ খালোঁ বলোঁ নিজে বনাই মেলি ৰাতিটো আৰু ফুৰ্ত্তি কৰি আমি পিছদিনাখন আমি তাৰপৰা আকৌ ডিমাপুৰ ইষ্টেশ্যনলৈ আহি ইষ্টেশ্যনৰপৰা ট্ৰেইন লৈ ঘৰলৈ বুলি আহিছোঁ ইষ্টেশ্যনৰপৰা ট্ৰেইন লৈ ঘৰলৈ আহি তেনেধৰণে আমি লগৰ মাজত এতিয়া আপুনি কাৰ লগত ভ্ৰমণ কৰিবলৈ বিচাৰে মই মানচৰ লগত ভ্ৰমণ কৰিবলৈ এইটো কাৰণেই বিচাৰোঁ আমাৰ দুইটাৰে ভাৱনাবিলাক মিলে আৰু যেতিয়া আমি ফুৰিবলৈ যাওঁ তাত লগৰ এজন থকাটো যথেষ্ট প্ৰয়োজন লগৰ এজন থাকিলে আমি সাহস অনুভৱ কৰোঁ যিকোনো প্ৰয়োজনতে আমাৰ লগৰজনে আমাক সহায় কৰিব পাৰে সেই সময়ত অকলশৰীয়া অনুভৱ যাতে নহয় তাৰ বাবে আৰু সি মোৰ যথেষ্ট বিশ্বাসীও হয় আৰু আমাৰ ঘৰৰ ওচৰৰে হয় গতিকে দুইজনে ফুৰিবলৈও সুবিধা হয় একেলগতে যাবলৈ অহা যোৱা কৰিবলৈ ঠিক তেনেধৰণে আমি মিলাই লওঁ এনেধৰণে আৰু ভ্ৰমণ কাহিনী আছে অৰুণাচলফালে গৈছিলোঁ অৰুণাচলৰ ধুনীয়া ধুনীয়া স্মৃতি আছে নাগালেণ্ডৰ ধুনীয়া ধুনীয়া স্মৃতি আছে তেনেকৈ স্মৃতি ক'বলৈ গ'লে আৰু তহ বহুত দেৰিয়ে হৈ যাব বহুতে হৈ যাব কিন্তু আমি ভৱিষ্যতেও আৰু ঘূৰিম লগে ভাগে ইটোৱে সিটোৱে তাকে আৰু